আমাৰ অঞ্চলত বহুত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয় সেইসমূহৰ ভিতৰত হ'ল ভাগৱত পাঠ শিৱ পুৰাণ দুৰ্গা পূজা সৰস্বতী পূজা ইত্যাদি আৰু এই ধৰ্মীয় অনুষ্ঠানসমূহ পাতিবৰ বাবে সকলোৱে সহযোগ কৰে এই অনুষ্ঠানসমূহ পাতিবৰ বাবে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে ধন দি সহায় সহযোগ কৰে আৰু সকলোৱে মিলি এই অনুষ্ঠানসমূহ পাৰ কৰে ভাদ মাহত নামঘৰত বা আমাৰ অঞ্চলৰ ৰাজহুৱা স্থানত গোটেই ভাদ মাহটোত নাম প্ৰসংগ আদি কৰা হয় দুৰ্গা পূজা দুৰ্গা পূজা পতা হয় শিৱ পুৰাণ পতা হয় আৰু এই সকলো ধৰ্মীয় অনুষ্ঠানত সকলো সম্প্ৰদায়ৰ লোকসকলে আহি আগভাগ লয়